নিগেটিভ্ এক্সপেৰিয়েন্সটো হ'ল যে মোৰ য়েৰ ফোনডালৰ ছাউণ্ড কোৱালিটীটো বেলেগ বেলেগ ফোনত বেলেগ বেলেগ পোৱা যায় কাৰণ প্ৰত্য়েকটো ফোনৰ ইকুৱেলাইজাৰটো বেলেগ ধৰণে টিউন কৰা হৈ থাকে আৰু এইডালৰ ইকুেৱেলাইজাৰটো টিউন কৰিবলৈ যথেষ্ট টান কিন্তু এবাৰ ইকুৱেলাইজাৰটো টিউন কৰি লোৱাৰ পাছত ঠিকেই চলি থাকে কিন্তু সেই ইকুৱেলাইজাৰ টিউন কৰাৰ প্ৰচেচটো যথেষ্ট টান